শৈশৱত বিদ্যালয় মহাবিদ্যালয় ভ্ৰমণ বুলি ক'বলৈ গ'লে বহুতো যোৱা হ'ল তাৰে ভিতৰত মনত থকা ভিতৰত আপোনাৰ হৈছে এটা আপোনাৰ এন এছ পি চি ৰ যিটো পাৱাৰ প্ৰজেক্ট পাৱাৰ প্ৰজেক্টটোলৈ আমাক নিছিলে তাৰপিছত আমাক এটা জেগালৈ নিছিলে কেমিন বুলি কয় কেমিন আপোনাৰ এটা পাহাৰীয়া অঞ্চল অসম অৰুণাচল সীমান্তৰ এটা অঞ্চল তালৈও নিছিলে তাৰপিছত আৰু এটা জেগা আছিল আপোনাৰ দিঘা দিঘাৰো এটা আপোনাৰ অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী এটা এৰিয়া তাত গৈছোঁ তাৰ উপৰিও আমি গৈছিলোঁ আপোনাৰ ইফালে আপোনাৰ বান্দৰদোৱা ওচৰত আপোনাৰ আপোনাৰ এই জেগাকনৰ নাম মই পাহৰিলোঁ কিন্তু বান্দৰদোৱা ওচৰত আপোনাৰ এটা আমাৰ অৰুণাচলৰ সীমাৰ ওচৰত এটা জেগাত গৈছোঁ নামটো মই বৰ্তমান পাহৰিছোঁ তাত তাৰ ভিতৰত সকলোতকৈ ইণ্টাৰেষ্টিং ক'বলগীয়া বিষয় হৈছে এন এছ পি চি ৰ যিটো আমাৰ পাৱাৰ প্ৰজেক্টত নিছে তাত সেইটো আমাৰ আমি তেতিয়া খুব বেছি আপোনাৰ মই মনত ইমান নাই এইট নাইন এইট নাইনমানত পঢ়ি আছোঁ আৰু তেতিয়া তাত আমি গৈছোঁ সকলো আমাৰ তিনিটা বেষ্টে নিছিলে গোটেই স্কুল নিয়া নাছিলে আমাৰ এইট নাইন টেইন আমাৰ তিনিটা বেষ্ট নিছে তাত আমাৰ আমি চাইছোঁ এন এছ পি চি প্ৰজেক্টটো এন এছ পি চি যিটো পাৱাৰ প্ৰজেক্ট য'ত নেকি ইলেভেন থাউজেন মেগা ৱাৰ্দ আপোনাৰ বিদ্যুত য'ৰ পৰা আমি পাওঁ গোটেই অল ইণ্ডিয়াই গোটেই প্ৰজেক্টটো চাইছোঁ চাই মেলি তাত আমি সকলো লগৰ ল'ৰাৰ লগত গৈ চাইছোঁ গোটেই প্ৰজেক্ট তেতিয়া আমি যেতিয়া প্ৰথম এন এছ পি চি গৈছিলোঁ তেতিয়া আমি বিশেষ চাবলৈ মানে আমি ইমান নাপালোঁ তেতিয়া কাৰণ আমাৰ প্ৰথম এন এছ পি চি টো তেতিয়া আপোনাৰ নতুনকৈ বনাইছে তেতিয়া আপোনাৰ প্ৰথম আমি যেতিয়া গৈছোঁ তেতিয়া আপোনাৰ কাম আৰম্ভ কৰাৰ সময়ত আমি গৈছোঁ খুব বেছি আপোনাৰ কাম আৰম্ভ কৰা এবছৰ মান হৈছিল মোৰ মনত থকা ভিতৰত আপোনাৰ যিবিলাক তাত আপোনাৰ ডেম্পৰ কাৰণে এখন প্ৰথম দেখা ভিতৰত এখন দলং দেখিছিলোঁ টেকন'লজি দলংখন যিটো টেকন'লজি দেখিছিলোঁ দলংখন আপোনাৰ এখন নদীৰ ওপৰত এখন দলং আছে দলংখন আপোনাৰ মাটিৰ পৰা প্ৰায় আপোনাৰ চল্লিছ পঞ্চাছ ফুট ওপৰত এখন দলং দেখিছোঁ য'ত নেকি আপোনাৰ দলঙখনত এটাও খুটা নাছিল মনত থকা বিলাকৰ প্ৰথম মোৰ মনত আছিল সেইটোৱে মনত থকা বিষয়টো সেইটোৱে হ'ল আপোনাৰ দলংখন অকল ইটো মূৰৰ পৰা সিটো মূৰ কেনেকৈ কি টেকন'লজি লগাই সংযোগ কৰিছিল আমি আজিলৈকে ভাবি আছোঁ মই এতিয়াও কেতিয়াবা ভাবি থাকোঁ য'ত নেকি মাজত আমি এটাও খুটাও নেদেখিলোঁ দলঙখনত তাৰ ওপৰেদি তাৰ ওপৰেৰে সেই দলঙখনৰ ওপৰেদি এন এছ পি চি ৰ বহুত হেভি হেভি আপোনাৰ মেচিনেই হওক ইমান হেভি হেভি বস্তু কঢ়িয়াইয়ে থাকে কিন্তু দলংখন একো আজিলৈকে আমি মই যোৱায়েই তালৈ যোৱায়েই আজি আপোনাৰ পঁচিছ ছাব্বিছ পঁচিছ ত্ৰিছ বছৰ হৈ গ'ল দলঙখন একে ভাগেই আছে একো হোৱা নাই তাৰ ওপৰেদি ইমান হেভি হেভি প্ৰজেক্ট প্ৰজেক্টৰ বা মেচিনাৰী বস্তু পাৰ কৰি আছে তাৰ উপৰিও আমি দেখিছিলোঁ এন এছ পি চি ৰ যিখিনি আপোনাৰ তেতিয়া আপোনাৰ নতুনকৈ বনোৱা হৈছে পাহাৰ কাটি থকা আমি কিছুমান সুৰংগ দেখিবলৈ পাইছিলোঁ মনত থকাবোৰৰ ভিতৰত আমাৰ যিহেতু বহুতদিনীয়া কথা এইটো এইখিনিয়ে মনত আছে আৰু তাত যোৱা বা চাৰ বাইদেউসকলে আমাক বহুতো কথা শিকাইছিল আমোকটো এইটো এইটোৰ পৰা এইটো হ'ব ধৰক তেতিয়া আপোনাৰ একো তেনেকুৱা ধৰণৰ মেচিন বহোৱা আছিল তাত আমি যেতিয়া গৈছিলোঁ কাৰণ প্ৰথম প্ৰথম আৰম্ভণি অৱস্থাতে গৈছোঁ তাতো আমি লোকে যিবিলাক আপোনাৰ কাম কৰি থকা মানুহবিলাকক সুধিছিলোঁ তেওঁলোকে কৈছিলে ইয়াতে তোমাৰ ডেম্পটো যিটো মেইন আপোনাৰ ওৱালখন এইকনতেই এইটো জেগাতেই হ'ব সেই জেগাটো দেখিছিলোঁ এইবোৰে মনত আছে আৰু প্ৰথম যিটো স্কুলৰ যিটো আমি ভ্ৰমণত গৈছিলোঁ তাত মনত থকা ভিতৰত এইটোৱে আছে আৰু